সাঁতুৰিবলৈ যাব পাৰি নদীলৈ আমাৰ ইয়াত সোমদি নদী আছে

পুখুৰীৰ পাৰে পাৰে গোটেই গছ বন গছ লতা আছে তাত বৰ টেঙা গছ আছে নেমু টেঙা গছ আছে ৰবাব টেঙা গছ আছে গৰম দিনত পুখুৰীত গা ধুই টেঙা খোৱা যায় সাঁতোৰা পুখুৰী নদীলৈ গ'লেও নদীটো মাছ পোৱা যায় সাঁতুৰিবলৈ আমাৰ ইয়াত বহু প্ৰাকৃতিকভাৱে

আমি তিনিও ঠাইতে প্ৰযোজ্য সাঁতুৰিবলৈ পাৰোঁ যেতিয়াই মন কৰোঁ তেতিয়াই বোলে পুখুৰীলৈ সাঁতুৰিবলৈ যাওঁ বা আজি নদীতে সাঁতুৰি আহোঁ বা ফিচাৰীতে সাঁতুৰি মাছ এটা ধৰোঁ সেইটো আমাৰ নিজৰ মানে অধিকাৰ নিজৰ মানে হয় আৰু মনৰ খুচী মতে আমি য'ত ত'ত সাঁতুৰিব পাৰোঁ পুখুৰীটো ডাঙৰ আমাৰ ফিচাৰীটোৰ আধা বিঘাৰমান মানে মাটিয়ে হ'ব পুখুৰীটো বাৰু আধা বিঘা নহয়গৈ হ'লেও যথেষ্ট অকণ ডাঙৰ বুলি ভাবোঁ আৰু ইমান ডাঙৰ পুখুৰী আজিকালি মানুহৰ নাথাকে ফিচাৰীৰ পাৰটো ধুনীয়াকৈ বন্ধোৱা আছে ফিচাৰীৰ পাৰটোত সাঁতুৰিবলৈও ভাল লাগে গেলা পানী দুুনীও খোৱা নাযায় বা পানীও চাফা পৰিষ্কাৰ আমি মাছকো দানা পানী দিওঁ তাৰ পানীটো চাফা কৰি ৰাখিছোঁ সেইকাৰণে আমি ফিচাৰীতো সাঁতুৰিব পাৰোঁ ফিচাৰীত সাঁতুৰিবলৈ গ'লে আমি হালো বাওঁ চাফা পৰিষ্কাৰ পৰিৱৰ্তন তাৰ যিহেতু সেইকাৰণে আমি ফিচাৰীত সাঁতুৰি বেছিকৈ ভাল পাওঁ নদীত সাঁতুৰিবলৈ গ'লে অকণমান গেলা পচা বা যাৱতীয়া বস্তু আহে যিহেতু সুন্দি নদীখন আমাৰ ওচৰতে সুমদি নদীৰ কাণতে আমি বা বাস কৰোঁ বা সুমদি নদীৰ আমাক চাৰিওফালে বেৰি আছে মথাউৰিয়েদি মথাউৰিৰ কাণে কাণে আমাৰ নদী সেই নদীত আমি যাওঁ সদায় নাযাওঁ নদীলৈ মাজে সময়ে নদীত সাঁতুৰিবলৈ আমি যাওঁ ঠিক যেনেদৰে আজি নদীত সাঁতুৰিবলৈ আমি গৈছিলোঁ আমি আজি নদীত সাঁতুৰি মাছো ধৰি আনিলোঁ আৰু সাঁতোৰাও হ'ল আমাৰ বহুতখিনি স্বাস্থ্যটো সবল বা সুষ্টিকৰ পুষ্টি হৈছে আমি স্বাস্থ্যৰ সবল শক্তিৰ বাবে মাজে সময়ে নদীত অপেক্ষা সাঁতুৰিবলৈ যাওঁ আমাৰ নদী পানীটো ইমান বেয়াও নহয় হ'লেও মানে নদীৰ পানীত কিছুমান গেলা পচা যাৱতীয়া বস্তু সংযম হৈয়েই আপোনালোকে জানে সকলোৱে নদীত গেলা পচা আহিবই কোনো নদীতেই কোনো ধৰণৰ পৰিষ্কাৰ পৰিৱৰ্তন বা অস্বাভাৱিক পানী পোৱা নাযায় নদী সদায় নদীয়ে হয় আমাৰ নদীয়েদি গৈ ব্ৰহ্মপুত্ৰ মানে ঘাগৰ নদীত পৰিছে ঘাগৰ নদী আকৌ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছে আমাৰ ইয়াতে ঘাগৰ নদীও পোৱা যায় অলপ আগৰ চাৰি পাঁচ কিলোমিটাৰমান পাৰ হৈ গ'লে সোৱনশিৰী নদী বুলিও কয় ঘাগৰ নদী বুলিও কোৱা হয় তাত আমি ঘাগৰ নদীত বা সোৱনশিৰী নদীত আমি সাঁতুৰিবলৈ নামি পোৱা নাই যিহেতু তাত ডাঙৰ ডাঙৰ শিহু বা পকনীয়া আছে ঘৰিয়ালো কেতিয়াবা দেখা যায় নদীত সেইকাৰণে আমি সোৱনশিৰী নদীত নপ নাযাওঁ সাঁতুৰিবৰ কাৰণে আমি ইয়াত সুমদি নদীতে সাঁতুৰিবলৈ বা মাছ চাছ বিচাৰি যোৱা হয় সুমদি নদীৰ পাৰতে আমি বাস বাস কৰোঁ যিহেতু সেইকাৰণে সুমদি নদীত কিনাৰতে আমি মাছ কাছ বিচাৰি খাওঁ বা কেতিয়াবা বাৰিষাৰ দিনত বৰশী টোপাইও মাছ পোৱা যায় সোমদি নদীত

ইয়াত সোমদি নদীৰ ফিচাৰীৰ পানী আৰু পুখুৰী তিনিওটা বস্তুৰ ওপৰত আমি নিৰ্ভৰ কৰি প্ৰকৃতিক জলভাৱ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু প্ৰকৃতিৰ নিয়মখিনি মানি আমি নদীত গা পা ধোৱা বা গৰু বিহুৰ দিনাও নদীত গা ধোৱা হয় গৰুকো গা ধুৱাবলৈ নিওঁ আমি যিহেতু অসমীয়া মানুহৰ পালন কৰা হয় গতিকে সেইকাৰণে আমি নদী আশে পাশে গৰু ছাগলী এৰাল দিবলৈ গ'লেও আমি নদীলৈ যাওঁ কেতিয়াবা দুপৰীয়া নদীৰ কাণত বহি ভাল লাগে আমাৰ সাঁতোৰাৰ উপৰিও আমি ব জলবায়ু পবিত্ৰ বা সুৰক্ষিত বাবে আমি নদীৰ কাণত কেতিয়াবা সাতু পাৰত আমি বহিবলৈ যাওঁ দুই চাৰিজনী লগ হৈ নদীৰ পাৰত বহি আমি কিছু কথা পাতি সময় উপভোগ কৰোঁ বা মনোৰঞ্জন কৰোঁ আমি নদী সকলো সময়তে নদীৰ কাণত যোৱাটো সম্ভৱ নহয় গতিকে যিখিনি সময়ত পাৰোঁ আমি সিমানখিনি সময়ত নদীৰ ওচৰলৈ যাওঁ বা নদীৰ কাষত বহি আমি কথা বতৰা পাতি নদীৰ বিষয়ে বা নদীৰ সুঁটি আজি কেনেধৰণে আজি পানীটো কিমান চাফা বা আজি পানীটো কিমান পৰিষ্কাৰ লেতেৰা ইয়াৰ ওপৰতো কেতিয়াবা লগ সংগ হৈ আমি কথা বতৰা পতা হয় লগ সংগ পালেও নদীৰ লগত আমি

অপব্যৱহাৰ কৰোঁ বুলিও নকওঁঁ মানে টাইমক অকণমান হেৰিও কৰোঁ হ'লেও আমাৰ ভালো লাগে সেইখিনি সময়ত মনোৰঞ্জনো হয় দুই চাৰিজনী গাঁৱৰ মানুহকে যিহেতু নদীত মাছ ধৰিব গ'লেও নদী বতাহ বা নদীৰ যিটো জলবায়ু উৎপন্ন হয় সেইটো আমাৰ শৰীৰৰ বাবে কিছু কিছু ঠাইত নদীৰ জলবায়ুটো আমাৰ বাবে সু সবল আৰু কিছু কিতু কিছু কিছু ঠাইত আমাৰ বাবে নদীৰ জলবায়ুটো অকণমান বিপদজনকো হয় নহয়ো নকওঁ কিন্তু আমি যিহেতু সদায় ওচ গৈয়ে থাকোঁ এইখন নদীলৈ সেইকাৰণে আমাৰ ইমান অপকাৰো নহয় আমাৰ নিজৰ জলবায়ুৰ লগত নিজে সংস্পৰ্শ ৰয় বা খাপ খায় আমাৰ নদীৰ পানীৰ লগত আমি নদীত ব্যৱহাৰ কৰা গা পা ধোৱা বা নদীৰ সেইখিনিত আমাৰ কোনো অসুবিধাৰ সৃষ্টি আজিলৈকৈ হোৱা নাই আমি নদীৰ সকলোৱে স চাফ চিকুণ কৰি ৰাখোঁ নদীৰ পাৰবিলাক নদীলৈ যাওঁ আমি নৈ কাণ পাৰ সকলোখিনি দিশ চাই বা নদীত অহা কেতিয়াবা গেলা পচা এইবিলাকো আমি পাৰলৈ তুলি নদীৰ পানীখিনি পৰিষ্কাৰ কৰি ৰখাৰ যত্ন কৰোঁ আমি নদীৰ খনৰ বাবে বহু সু স্বাস্থ্য বা সবল হ হওক সুৰক্ষিত পাওঁ আৰু নদীত কেতিয়াবা এ এনে বাৰিষাৰ দিনত নদী ওফন্দিও যায় বা নদীত পানী হোৱাৰ লগে লগে আমাৰ পথাৰবিলাকতো পানী আহে নদীৰ পানীটো অহি গ'লে আমাৰ পানীও নাই এইবাৰ আমাৰ নদীত পানী নাই গতিকে আমি যিহেতু পানী নাই আমাৰ মাটিবিলাক ৰুবও পৰা নাই নদীৰ কাণত থকা মানুহ নদীপৰীয়া মানুহখিনিৰ বাবে সেইটো এটা বৰ হেৰি খবৰ সু খবৰ দুঃখবৰ মানে নদীৰ পানীটো নহ'লে মানুহ হেৰিটো কমি যায় ৰোৱা তোলা ধান খেতি কৰা এইখিনি অসুবিধা হয় আমি নদীৰ পানীখিনি যিহেতু সবলভাৱে ধৰি ৰাখিবই নোৱাৰোঁ গতিকে আমাৰ কেতিয়াবা কেতিয়াবা অসুবিধাৰ সন্মুখীন আমি হ'ব লগাও হয় নদীৰ স সেই কাৰণে নদীটো সু স্বাস্থ্য বা সবল হ'লে নদীত পানীটো ৰৈ গ'লে আমাৰ হেৰিঅৰ কাৰণে বহুখিনি আমি উপকাৰী হওঁ প্ৰকৃতিৰ নিয়ম অনুযায়ী নদীত বাৰিষাৰ দিনত পানী থাকিবই লাগে

খৰালিৰ দিনত পানীটো কম হৈ যায় ফিচাৰীতেই হওক বা নদীতেই হওক বা পুখুৰীতেই হওক নদী বহুত ভাল হেৰি